মই ফিলিপকাৰ্টত এটা হোৱাটচ্ ঘড়ী দিছিলোঁ হোৱাটচ্ ঘড়ীটো দেখাত ইমান ধুনীয়া আছিলে মানে দেখিলেই মানে ফটোত ভাল লাগিছিলে কিন্তু যেতিয়া মই সেই ঘড়ীটো মোৰ ৰিচিভ কৰিলোঁ তাৰপাছত ঘড়ীটো খুলি দেখিছোঁ যে ফুটপাথত থকাৰ দৰে ঘড়ীটো মোৰ ইমান মনটো বেয়া লাগি গৈছিলে যে মোৰ পইচাকেইটা এনেই গ'ল যিটো দামত দিছিলে সেই পইচাটোৰ হৈ মানে সেইটো পইচাতকৈ মানে ঘড়ীটো মানে বহুত কম দামী হয় কিন্তু ইমান ঠগিব নাপায় কাৰণ কিয় মইটো পইচাটো এনেই ওলোৱা নাই আৰু সেই পইচাটোৰ মইটো নিজেই কিনা হতে যেন কিজানি ভালেই ওলালে হয় ভাল এটাকে কিনি আনিব পাৰিলো হয় কিন্তু সেয়ে ঘড়ীটো ইমানে বেয়া আহিছে মানে পিন্ধিবলৈকে লাজ লাগি গৈছে সেইটো কাৰণে মই বহুত বেয়া পাইছোঁ আৰু ঘড়ীটো মানে পিন্ধিবলৈ লাজেই লাগি গৈছে আৰু সেইটো কাৰণে মই সেই ঘড়ীটো মই আৰু ৰিটাৰ্ণ দি দিলোঁ কাৰণ কিয় ইমান বেয়া বস্তু এটা দি পেলাই মানে পইচাখিনি ঠগিবলৈ নাপায় সেইটো কাৰণে মই বেয়া পাইছোঁ